দৈনন্দিন জীৱনত ৰন্ধাটো এক প্ৰয়োজনীয় কাম যিহেতু আমাৰ মানে তিনিটা মৌলিক প্ৰয়োজন আছে খাদ্য় বস্ত্ৰ আৰু বাসস্থান খাদ্য়ৰ কাৰণে আমি ৰান্ধিবই লাগিব তাৰে বিকল্প নাই আদিম মানুহে ধৰক আপোনাৰ গছৰ ওপৰত প্ৰকৃতিৰ ওপৰত পূৰা সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ জীয়াই আছিল কিন্তু আজিকালিতো মানুহে আজিকালি সভ্য় মানুহে প্ৰকৃতিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল নহয় তেওঁলোকে নিজা পচন্দৰ খাদ্য় সামগ্ৰী মানে ৰান্ধি প্ৰস্তুত কৰে যিহেতু সকলোৰে ৰন্ধাৰ ওপৰত মানে সবৰে কিছুমান মানে ৰন্ধা বঢ়াটো এটা কলা হয় আৰু এই ৰন্ধা বঢ়াটো মানে ভালকৈ কৰিবলৈ আমাক বিভিন্ন সামগ্ৰীৰ প্ৰয়োজন হয় পাকঘৰটো আমাৰ ঘৰৰ এটা মানে পবিত্ৰ ঠাই য'ত আমি দৈনিক ৰন্ধা বঢ়া কৰোঁ পাকঘৰটোত আমাৰ ৰন্ধা বঢ়া কৰিবলৈ বহুতো সামগ্ৰীৰ প্ৰয়োজন হয় পাকঘৰত আমাৰ আগৰদিনত জুহাল আছিল জুহালত আগতে ইমান প্ৰয়োজন নাছিল আজিকালি আধুনিক যুগত বিভিন্ন সামগ্ৰীৰ প্ৰয়োজন হৈছে দৈনিক মানুহৰ চাহিদা বৃদ্ধি পাইছে পাকঘৰটো সজাবলৈ আজিকালি বহুতে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে

পাকঘৰত আমাৰ চাহ বনাবলৈ চচ্পেন ভাত ৰান্ধিবলৈ কুকাৰ কেৰাহী আৰু চিলিণ্ডাৰটো লাগিবই চিলিণ্ডাৰ নহ'লেও আজিকালি কাৰেণ্টৰ সহায়ত কিবা কিবি সামগ্ৰী আছে সেইবিলাকতো মানুহে আজিকালি ৰন্ধা বঢ়া কৰে আগতে যিহেতু জুহালত মানে মানুহে চৌকা ব্য়ৱহাৰ কৰিছিল খৰিৰ জুইত ৰান্ধিছিল আজিকালিতো আৰু সম্ভৱ নহয় বহুত সময় লাগে খৰি জুইত ৰান্ধিবলৈ গতিকে আজিকালি গেছ চিলিণ্ডাৰ বা কাৰেণ্টৰ ইনডাকশ্বনটোৱেই এক প্ৰয়োজনীয় আহিলা হৈ পৰিছে পাকঘৰত খাদ্য় বনোৱাৰ লগতে খাবলৈও বিভিন্ন ধৰণৰ বাচনজাতীয় কুকাৰ কেৰাহী চচ্পেন চাহ ছেকিবলৈ ছেকনি এইবিলাকৰ লগতে কাঁহী বাতি গিলাচ এইবিলাকো ৰখা হয় অসমীয়া মানুহে আকৌ কাঁহৰ কাঁহীতহে খাই ভাল পায় চাহ বনাবলৈ চচ্পেন লগতে কাপ ছেকনি এইবিলাকো লাগে আৰু ভাত ৰান্ধিবলৈ কুকাৰ কেৰাহী আৰু হেতাখন কৰচখন এইবিলাকৰো প্ৰয়োজনীয় খাদ্য় খাবলৈ কাঁহৰ বাচন বা ষ্টিলৰ এলুমিনিয়ামৰ যিয়েই নহওক কাঁহীখন লাগিব গিলাচটো লাগিব লগতে চামুচ চামুচ ব্য়ৱহাৰ নকৰাবিলাকেতো হাতেৰে খাব এইখিনিয়েই আৰু প্ৰয়োজনীয় বস্তু পাকঘৰত চলিবৰ কাৰণে আজিকালি আৰু চিমনিটো পাকঘৰত এক প্ৰয়োজনীয় সম্পদ পাকঘৰত মানে গেছটো নহয় ডাঙৰ চিমনিটো ব্য়ৱহাৰ কৰিবই লাগিব আজিকালি লগতে বস্তু পাতি ধুবলৈ আজিকালি চিংকো লাগে আজিকালি আগতে মানুহে বাচন বৰ্তন বেলেগত ধুইছিল দূৰত লৈ গৈ ধুইছিল পুখুৰীৰ পাৰ নদীৰ পাৰ এইবিলাকত ধুইছিল কিন্তু আজিকালি উন্নত প্ৰযুক্তিৰ সহায়ত পাকঘৰটোতে সকলোখিনি কৰি লৈছে বস্তু থ'বলৈ বাচন ধুবলৈ ৰেক আছে কাঁহী ধুবলৈ চিংক আছে ৰান্ধিবলৈ কেৰাহী আছে আজি এতিয়া আজিকালি এইবিলাকেই আৰু এতিয়া মানুহবিলাকেও সুবিধা কৰি লৈছে নিজৰ মানে প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ সুবিধা কৰি লৈছে আৰু আজিকালি মানুহৰ হাতত সময়ৰ অভাৱ গতিকে যিমানপাৰে সোনকালে কামবোৰ মানে ৰন্ধা কামটো সোনকালে শেষ কৰিব বিচাৰে গতিকে বিভিন্ন ধৰণৰ আহিলাৰ প্ৰয়োজন এতিয়া আহি পৰিছে আগতে জানো আগতে মানুহে এই ৰন্ধা বঢ়াটো জুহালতে কৰিছিল সামগ্ৰী বেলেগ বেলেগ ধৰণৰ বাঁহৰ চাঙত থৈ দিছিল কিন্তু আজিকালি তাৰ জেগা তাৰ ঠাই ৰেকবিলাকে লৈছে ৰেকবিলাকত আজিকালি বাচন বৰ্তন থৈ দিয়ে আগতে মানুহে বাতিত চাহ খাইছিল কিন্তু আজিকালি কাপ প্লেট এইবিলাক প্ৰয়োজনীয় হৈ পৰিছে